অ হেল্ল' ক

ওম আমাৰ এই হেৰি এখন আছে নহয় এই আমচৈ এইখন কি বুলি কয় বেয়া ৰ ভালে হ'ব দে বেয়া নহয় দে ল'ৰাখিনি বুজি পাব কিবাতো জ্ঞান এটা পাব

গছ গছনিৰ নাম সব জীৱ জন্তুবিলাক বিলুপ্ত হৈ গৈছেগৈ

মৌ মাখি এইবিলাক ওম

হ'ব দে বন্ধ দিনতে ওলা নহ'লে আ দেওবাৰ দেওবাৰ দিন এটা চা অহা দেওবাৰে ব'ল নহ'লে

অ দে ভাল হ'ব দে

আ হ'ব দে অ গাড়ীখন আমাৰ ঘৰৰ গাড়ীখনকে লৈ যাম দে তেল ভৰাই লম আৰু গাড়ীখন আছে আও টেনচন নাই দে হ'ব দে আলোচনা কৰি ল' ঘৰত আ ময়ো আলোচনা কৰি লওঁ

হ'ব দে ভালেই হ'ব দে

অহ আহিবি দে আহিব অ কথা পাতিম দে হ'ব ঠিক আছে বাৰু হ'ব দে অ হ'ব দে